হেল্ল' অ কি কৰি আছে হে এই হেৰিত যাওঁ ব'লক গোঁসাইঘৰত যাওঁ ব'লক হেৰি নাহিল আপোনাৰ মাধৱদেৱৰ তিথি নাহিল অ তাতে সেই তিথিটো কেনেকৈ পালন কৰা যায় আলোচনা কৰিব বোলে যাওঁ ব'লক আমিও কওঁগৈ আমাৰ কথাবিলাক তিথিটো অলপ ভালকৈ কৰিব পাৰিলে ভাল আৰু ভালকৈ আৰু হেৰি এই নাম চাম বিলাকত আমাৰ ল'কেলতকৈ ক'ৰবাৰ বেলেগ পাৰ্টি মাতিব পাৰিলে ভালহেই

অ হেৰি হেৰিক মাতিব পাৰি নেকি এই যে খুব যে বিখ্যাত হৈছে সেই গীত গায় হেই নাগৰামতী কি নাথ কি নাথ আছিলে এই কৰিশ্মা অ চিপাঝাৰৰ কৰিশ্মা নাথকে মাতিম বুলি কওঁ দিয়ক পইচা অলপ বেছি পইচা অলপ বেছি লাগিব লাগিলেও আৰু আমাৰ কেইজনমানে হয়মত দিলে হৈ যাব আৰু ফাংশ্বনটো হৈ যাব নাম হৈছেতো ছোৱালীটোৰ গতিকে আৰু কেৱল অলপ পইচা অলপ লাগিব তুলিম দিয়ক আৰু আমিও দিম আপুনি দিব মই দিব এই হেৰিয়ে দিব প্ৰদীপ দায়ে দিব এনেকৈ দিলে আৰু হৈ যাব সেইটো আমি হেৰিত মিটিঙত এই প্ৰস্তাৱটো দিম আৰু অ অ অ সেইটো আপুনি যাব লাগিব ভাই মই নোৱাৰোঁ যাব আপুনি যাব লাগিব ফোন নম্বৰ চোন নম্বৰো পাইহেন পাওঁ কিন্তু আগধৰি কৰিব লাগিব আগধৰি আ কৰিব লাগিব নহ'লে ক'ৰবাত বুক হৈ গ'লে আমাৰ আশাটো এনেই যাব অ ব'লক যাওঁ আৰু এই হেৰিহঁতক মাতক আৰু অ হ'ব দিয়ক